হেল্ল' অঁ খটৰা মন্দিৰত যাব খুজিছিলো এনেকে কেইটামান লগ বিচাৰিলে যাব পাৰিলো হয় খানা খাব পাৰিলো হয় এই কোনদিনা যাওঁ মানে আজিটো সাত তাৰিখ হ'লেই ধৰ সোমবাৰ মানে যাওঁ এই ছয় তাৰিখ হ'ব আৰু চাৰি আঠ আঠ তাৰিখ হ'ব চাগে অঁ সাত তাৰিখ হ'ব চাগে অঁ হাঁ অঁ এনেই আকৌ যোৱা বহুত দিন হ'ল যোৱা নাই ধৰ ক'তো খানা খোৱাকেও যোৱা নাই খানা চানা খাব পাৰিলো হয় খানা খাওঁ খাওঁ লাগি আছে একেলগে লগ লাগি চবৰ লগতে মোৰো লগ কেইটামান তাকেতো তাকেতো লগ লৈ কিনে ঘৰ তয়ো কেইটামান লগ বিচাৰ ময়ো কেইটামান লগ বিচাৰোঁ মোৰো দুটামান লগ যাওঁ যাওঁকে আছে হীৰা হীৰামণি আছে বা জুবলিহঁতে যাওঁ যাওঁকে আছে তাকেতো গাড়ী এখন ভাৰা কৰিব লাগিব আলোচনা কৰিলেহে তই কিনো কথাখিনি ক'লো এইটো কাৰণে ফোন কৰিলোঁ আৰু অঁ কি বা কৰা অঁ লগ ধৰ অঁ পাচলি তাৰমানে গাড়ীখন ভাৰা কৰিবি আমি ভাৰা বিলাক যোগাৰ কৰিম বা অঁ তয়ো হেৰি কৰ চাৰিটা মান বিচাৰ ময়ো চাৰিটা মান বিচাৰোঁ অঁ তাকেতো ধৰ বেছি মানুহো ল'ব নোৱাৰা ইমান গৰমত ইমান ঠেলা হেঁচাকে যাব নোৱাৰা নহয় অঁ তাকেতো আমি ধৰ হেৰি কৰি লওঁ আমি হেৰি কৰোঁ আমি খানা যোগাৰ চোগাৰ ধৰ যিবিলাক খাম কৰিম যোগাৰবিলাক তহঁতে এতিয়া আপা চলি আপা চলিকেইটা গাড়ীখন ভাৰা কৰিবি দাম চাম দৰাবি কিমান ধৰে কিমান নধৰে আপা চলি বিলাকে এতিয়া জানে অঁ ক'ত অঁ মন্দিৰত যিহেতু মাছ মাংস নচলে নহয় অঁ মন্দিৰত আৰু সেইয়ে চলে অঁ অঁ তাকেতো অঁ লগত চাং বা একেলগে উঠেলিতে দিম তেতিয়া হ'লে হেৰি হ'ব বেলেগ বেলেগকে আৰু যোগাৰ কৰি থাকিব নালাগে অঁ তাকেতো তেনেকে একেলগে যোগাৰ কৰি কেনে একেলগে লৈ যাম আৰু বেলেগ বেলেগকে আৰু যোগাৰ কৰি নাথাকোঁ একেলগে দিলে তাৰ ভালো লাগিব গোটেইকেইটা লগ লাগি অঁ ওলবি বেছি হ'লি আৰু লগ ধৰিবি অঁ দে হ'ব দে দে ফোন কৰিম দে মই